ভাৰতে বৰ্তমান উদ্য়োক্তাসকলক বহুতো আঁচনি দিছে আৰু ময়ো ব্যৱসায়ৰ ক্ষেত্ৰত এৰী পলু পুহি এটা ঘৰ আৰু কিছুমান সামগ্ৰী পাইছিলোঁ সেইবিলাক লৈয়ে মই এৰী পলু পুহি লাভজনক হৈছিলোঁ আৰু বেংকৰ পৰা আৰ লোনো পাইছিলোঁ সেই লোনেৰে মই ব্যৱসায় কৰি লাভজনক হৈছোঁ এই ব্যৱসায়সকলৰ কাৰণে ভাৰতবৰ্ষই বহুতো সুন্দৰভাৱে আঁচনি দিছে সেই আঁচনিৰ জৰিয়তে মানুহবিলাক লাভজনক হৈছে আমাৰ গাঁৱত বিশেষকৈ চৰকাৰৰ আঁচনিৰ পৰাই সুবিধা পাই লাভৱান হৈছে বুলি ক'ব পাৰি অকল এল চৰকাৰৰ পৰা সুবিধা নাপালে আমি অকলেই ইমান সাহস কৰিব নোৱাৰোঁ ব্যৱসায়ৰ ক্ষেত্ৰত বিশেষকৈ চৰকাৰৰ সহায় লাগিবই যিকোনো ব্যৱসায় কৰিবলৈ হ'লে চৰকাৰৰ সহায় লৈহে কৰিব পৰা যায় এইধৰণে ময়ো এই পলু পুহি চৰকাৰৰ পৰা সাহাৰ্য্য়লৈ বহুতো লাভজনক হৈছোঁ আৰু ভাৰত চৰকাৰে আজিকালি বহুতো উন্নতিৰ কাৰণে বেংকত লোন দিছে এই লোন লৈ সকলো ব্যৱসায়ী এই আগবাঢ়ি গৈছে আৰু ব্যৱসায় ক্ষেত্ৰত আগবাঢ়ি যাবলৈ বহুতো কষ্টও কৰিবলগীয়া হয় আমি সেইকাৰণে চৰকাৰৰ লোন লৈ লাভৱান হৈছোঁ বুলি ক'ব পাৰোঁ আমাক এখন চৰকাৰে সুন্দৰভাৱে বজাৰো দিছে সেই বজাৰত আমি সূতা এৰী পলু বিক্ৰী কৰোঁ আৰু কাপোৰ কাপোৰ বিক্ৰী কৰিবলৈও এখন সুন্দৰভাৱে বজাৰ দিছে সেই বজাৰত গৈ আমি কাপোৰ বিক্ৰী কৰোঁ মুগাৰ বিক্ৰী কৰোঁ আৰু অন্য়ান্য ধৰণৰ সামগ্ৰীও বিক্ৰী কৰোঁ এনেকৈয়ে আমাৰ মহিলাবিলাক আজিকালি লাভৱান হৈছে